অসমীয়া সমাজত জলপান খুবেই প্ৰিয় মই বনোৱা কেইটামান জলপান হৈছে চিৰা আৰু দৈ সান্দহ মুড়ি ভজা চাউল কোমল চাউল পিঠাগুড়ি আখৈ হুৰুম আদি জলপানৰ ক্ষেত্ৰত যেতিয়া মই ৰেচিপিৰ কথা ক'বলৈ যাওঁ তেতিয়া মই প্ৰথমে ক'ব লাগিব যে আমাৰ পিঠাগুড়ি খুন্দাৰ যি প্ৰক্ৰিয়া অৰ্থাৎ পিঠাগুড়ি জলপান বনোৱাৰ যি প্ৰক্ৰিয়া পিঠাগুড়ি বনাবৰ বাবে প্ৰথমতে আমি চাউলখিনি ভালদৰে ধুই তিয়াই ৰাখিব লাগিব চাউলখিনি তিয়োৱাৰ পাছত আমি চাউলখিনি কাঢ়ি লৈ খৰাহি এটাত ভালদৰে পানীখিনি নিগৰি বা যাবলৈ এটা পাত্ৰত ভালদৰে থ'ব লাগিব অৰ্থাৎ খৰাহিত তাৰপিছত গৈ আমি ঢেঁকীশাললৈ নিব লাগিব ঢেঁকীশালত নি আমি সেই চাউলখিনি ভালদৰে খুন্দি তাৰপৰা পিঠাগুড়ি তৈয়াৰ কৰিব পাৰোঁ আৰু পিঠাগুড়ি পিছত পকা কঁঠাল কল বা গাখীৰৰ লগত আমি পৰিৱেশন কৰিব পাৰোঁ যেতিয়া আমি সান্দহ তৈয়াৰ কৰোঁ সান্দহৰ ক্ষেত্ৰত প্ৰথমে ভজা চাউল অৰ্থাৎ চাউল ফুট দিয়া হয় ফুট দিয়াৰ পাছতে চাউলখিনি শুকোৱা হয় শুকোৱাৰ পাছত ভালদৰে চাউলখিনি ঢেঁকীত খুন্দি উলিওৱা হয় তাৰপাছতেই আমি কেৰাহিত চাউলখিনি ভাজোঁ ভজা চাউলখিনি আমি গৰমে গৰমে নি ঢেঁকীত খুন্দি সান্দহ তৈয়াৰ কৰোঁ চিৰাৰ ক্ষেত্ৰতো আমি ঠিক সান্দহৰ দৰেই এটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ চিৰাৰ ক্ষেত্ৰত আমি প্ৰথমেই চাউলখিনি ফুট দিওঁ ফুট দি ৰ'দত শুকাবলৈ দিওঁ শুকাবলৈ দিয়াৰ ঠিক কোমল কোমল অৱস্থা হৈ থাকোঁতে আমি চাউলখিনি আনি কেৰাহিত ভালদৰে ভাজি লওঁ কেৰাহিত ভজা গৰমে গৰমে সেই ধানখিনি আমি ঢেঁকীত দি চিৰা খুন্দোঁ ইয়াৰ উপৰিও আমি ভজা চাউল আখৈ ইত্যাদি বিভিন্ন প্ৰক্ৰিয়াৰে হুৰুম মুড়ি আখৈ প্ৰায় একে প্ৰক্ৰিয়াৰে আমি প্ৰস্তুত কৰোঁ মুড়ি বা হুৰুম বা আখৈৰ ক্ষেত্ৰত আমি প্ৰথমতে ধানখিনি ফুট দিওঁ তাৰ পাছত আমি শুকাবলৈ দিওঁ শুকাবলৈ দিয়া ধানখিনি পিছত আনি কেৰাহিত বালিৰ লগত ভাজিবলৈ চেষ্টা কৰোঁ ভাজি থাকোঁতে এটা নিৰ্দিষ্ট তাপ পোৱাৰ পাছতেই আমাৰ সেই চাউলখিনি চাউলখিনি বা ধানখিনি ফুটিবলৈ আৰম্ভ কৰে আৰু ফুটাৰ পাছতে আখৈ বা মুড়ি বিভিন্ন অঞ্চলত জলপানৰ প্ৰস্তুত প্ৰক্ৰিয়া বেলেগ বেলেগ তথাপিও মই চাউলৰ পৰা বা সেই বালিৰ মাজত ভাজি ভাজি মুড়ি তৈয়াৰ কৰোঁ এনেদৰে বিভিন্ন ধৰণৰ জলপানৰ ৰেচিপি মই তৈয়াৰ কৰোঁ